হেল্ল' বাইদেউ ঘৰতে আছে নে এই পঞ্চায়তত মানে আজি আবেলিকে মিটিঙ এখন দিছো মানে ওলাবচোন

তাকে মানে হেৰি থাকিব আমাৰ পঞ্চায়তৰ মানে মানে সভাপতি থাকিব আৰু মানে গাঁৱৰ মানুহবোৰ থাকিব আৰু আমাৰ গাঁৱৰ মানে চব যাব আমাৰ গোটেই মানে মহিলা সন্থাও যাব আমিও যাম তাকে মানে চবকে খবৰটো দিছো বহুতো মানে কেলেংকাৰী হৈ আছে আমাৰ মানে আমাৰ এইটো পঞ্চায়তৰ মানে একো কাম চামবিলাক হোৱা নাই ভালকৈ

তাৰ পিছত আহিনেই মানে আপোনাৰ মানে কাম চাম মানে হেৰি হৈ আছে নেকি তাত কিবা ফচি আছে নেকি আধাৰ কাৰ্ড চাধাৰ কাৰ্ড লিংক কৰিব লগা তাকেই আমাৰো ভোট দিয়া সময়ত সকলো আহে কিন্তু চৰকাৰৰ ফালৰ পৰা একো সাহাৰ্য্য নাপাওঁ তাকে পঞ্চায়ততে কিবা ভেজাল হৈ থাকে নে কি জানো তাকে আজি ধৰোগৈ মিটিঙখনত অলপ তাতে আকৌ মানে চৰকাৰৰ ফালৰ পৰা ঘৰবিলাক দিলে ঘৰবিলাক আধৰুৱা হৈ আছে পইছাবিলাক বাকীখিনি দিয়া নাই তেনেকৈ কি হৈ আছে নাজানো আৰু মানে চৰকাৰে দিয়া নাই এই তাকেহে মানে ওলাবচোন হা আপুনি মানে আবেলিকৈ ওলাবচোন আবেলি অঁ ঠিক আছে অঁ ঠিক আছে অঁ অঁ ঠিক আছে